সময়ৰ লগে লগে অসমীয়া ভাষাটো যথেষ্ট বিকশিত হৈছে যেনে আজিকালি ইংলিছ মিডিয়াম এই বিদ্যালয়বিলাকটো অসমীয়াটো থকাতো বাধ্যতামূলক ঠিক মোবাইলে কি বিধেই হওক বা ইণ্টাৰ্নেটৰ সেৱাই হওক চবতে অসমীয়া ভাষাটো আছে বা বিকশিত হৈছে ঠিক এনেকেই অসমীয়ায়েই আজিকালি ক'ৰবাত কিবা পাতিলেও অসমীয়াতেই বক্তৃতা দিবলৈ হেৰি কৰিছে প্ৰায়ে বৰ্ডবিলাকো পষ্টাৰবিলাকো অসমীয়াই বনাবলৈ লৈছে অসমীয়াটো সেনেকৈয়ে বিকশিত হৈ গৈছে